অ এই হেৰি শুনাচোন কি বুলি কয় মোৰ বৰ এটা অসুবিধা হৈছে তোমালোকৰ তাতে এতিয়া কি কি চবজি আছেনো কোৱাচোন আৰু কিমান কিমান হেৰি ক'বাচোন মই মানে যাব পৰা নাই এই অলপমান হেৰি দিগদাৰী হৈ আছে তোমালোকৰ ল'ৰাটো আছেনে হয় নিকি আচ্ছা তুমি মোক কোৱাচোন কি কি পাচলি আছে তোমালোকৰ তাতে এতিয়া

পটল পটল কেনেকৈ পোৱা ছাব্বিছ অ এই কি বুলি কয় হেৰি বিলাহীখিনি কি বিলা বিলাহী আছেনে বিলাহী কেনেকুৱা লোকেল নে কি অলপ কমাই মেলি দিবা হেৰি কৰিবা বিলাহীকেইটামান দিবা তাৰপিছত তোমাৰ পটল দিবা আৰু হেৰি দিবাচোন ভাতকেৰেলা আছে নাই ভাতকেৰেলা ক'ৰ পৰা আনিছা অ অ এই কি বুলি কয় আৰু তোমালোকে হাঁ

অ অ তাৰ হাততে পঠাই দিবা তুমি মিলাই মিলি দিবা দি পঠাবা মই পইচাটো হেৰি কৰি দিম দেই অ অ হ'ব ঠিক আছে

কোমোৰা নালাগে দিয়া সেইকেইটাই হ'ব আৰু বিলাহী দিবা ভাতকেৰেলা বা পটল দিবা সেইকিটাকে দিবা মই আৰু খালি হেৰি কৰি দিম দেই হ'ব দিয়া অ অ অ হ'ব